অসমীয়া ভাষাটোৰ লগত জড়িত ওতপ্রোতভাৱে জড়িত কোনো সাংস্কৃতিক আচাৰ অনুষ্ঠান বুলি ক'বলৈ গ'লে বিহুটো আমাৰ সকলোৰে প্ৰিয় গতিকে বিহু আমি সকলোৱে উদযাপন কৰোঁ আৰু সভা সমিতি বুলি ক'লে আমাৰ যিকোনো সভা সমিতিৰ লগত জড়িত এজন এজনকৈ সম্পাদক বা সভাপতি মহোদয়া থাকে